অন্য় জিলাৰ দৰে আমাৰ লখিমপুৰ জিলাতো নানা ধৰণৰ সমস্য়াই দেখা দিয়ে যেনে কিছুমান লোক ব্য়ৱসায় বাণিজ্য় বা চাকৰি ক্ষেত্ৰৰ লগতে জড়িত নহয় তেওঁলোকে নিজৰ জীৱন চলাই যাবৰ বাবে নিজ কৰ্ম হাতত দাঙি ধৰিবলগীয়া হৈছে কিছুমান লোকে ৰাস্তাৰ দাঁতিত সৰু ঘুমটিৰ নিচিনাকৈ দোকান দিয়ে কিছুমান মহিলা মানুহে চাহ পকৰি ঘুগুনি আদিৰ দোকান দিয়ে কিছুমানে সৰু সুৰাকৈ পাচলিৰ দোকান দি নিজৰ জীৱিকা চলাই গৈছে গতিকে এই লোকসকলৰ পৰা যান বাহনৰ ক্ষেত্ৰতে হওক বা অন্য় ক্ষেত্ৰতে হওক অলপ অসুবিধাই দেখা দিছে গতিকে চৰকাৰে এই নিবনুৱা লোকসকলক যিকোনো এটা নিৰ্দিষ্ট ঠাইত ডাঙৰ বজাৰৰ নিচিনাকৈ তেওঁলোকক দোকানবোৰ দি নিজৰ জীৱিকা চলাবৰ বাবে ঠাইডোখৰ দাগ কৰি দিয়ে যেন আৰু লগতে চিকিৎসাৰ ক্ষেত্ৰত লখিমপুৰ জিলা কিছু পিছপৰি আছে লখিমপুৰ জিলাত মেডিকেল কলেজ থকাৰ পাছতো যিবোৰ সুবিধা তাত থাকিব লাগে এতিয়ালৈ সেই সুবিধাবোৰ হোৱা নাই ৰোগী বেছি হ'লে ডক্তৰৰ সংখ্য়াও কম হৈ যায় বা যিবোৰ ৰুমত যিবিলাক ব্য়ৱস্থা থাকিব লাগে এতিয়ালৈ সেইবোৰ হোৱা নাই সেইক্ষেত্ৰত লখিমপুৰ জিলাখন বাদ কৰি অন্য় জিলালৈ ৰোগীক প্ৰেৰণ কৰিবলগীয়া হৈছে গতিকে এই লখিমপুৰ জিলাৰ মেডিকেল কলেজখনত যিবোৰ সুবিধা এতিয়ালৈ হোৱা নাই সেই সুবিধাবোৰ যদি চৰকাৰে দিয়ে ইয়াত গতিকে আমাৰ জিলাৰ ৰোগীবোৰ বেলেগ জিলালৈ নোযোৱাকৈ ইয়াতে সুস্থ হ'ব পাৰিব আৰু আধুনিকভাৱে উন্নত হৈছে যদিও কিছুমান গাঁৱৰ ভিতৰুৱা অঞ্চলত এতিয়ালৈও খোৱা পানীৰ ব্য়ৱস্থা বা ৰাষ্টা ঘাটৰ ক্ষেত্ৰত কিছু পিছপৰি আছে গতিকে চৰকাৰে সেই লোকসকলক বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰি তেওঁলোকক অলপ উন্নতি কৰি দিয়ে যেন এই উন্নতিৰ ক্ষেত্ৰত তেওঁলোকৰ নানা ধৰণৰ বেমাৰৰ পৰা সকাহ পাব লগতে ৰাষ্টা ঘাটবোৰো যদি মেৰামতি হয় বিদ্য়ালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হ'ব লগতে চৰকাৰক এইটো আহ্বান জনাইছোঁ যে যিবোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিছে সেই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ কৰ্মবোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ নিজেই তেওঁলোকে চম্ভালি কৰিব লাগে ইয়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত কোনো প্ৰভাৱ নেপেলোৱাকৈ চৰকাৰে তেওঁলোকৰ কামবোৰ যদি কৰি যায় তেতিয়া এডুকেশ্বন ক্ষেত্ৰটো অলপ বিকাশ হ'ব বুলি মই ভাবিছোঁ গতিকে শেষত চৰকাৰক মই এইটোৱে আহ্বান জনাম যে যিবোৰ ক্ষেত্ৰত এতিয়াও পিছপৰি আছে ভিতৰুৱা অঞ্চলতেই হওক বা চিকিৎসা ক্ষেত্ৰতেই হওক বা নিবনুৱা লোকসকলৰ কৰ্মক্ষেত্ৰতেই হওক তেওঁলোককো যদি নিযুক্তি প্ৰদান কৰে আৰু আমাৰ লখিমপুৰ জিলাখনতো সকলোবোৰ সুবিধা হৈ পৰিব লগতে জিলাখনৰো সুনাম হ'ব আৰু সকলো লোকৰ সুবিধা হ'ব গতিকে চৰকাৰে এইখিনি প্ৰদান কৰি সকলোকে মংগল কৰে যেন